আমি যিহেতু চৰকাৰী চাকৰিয়াল গতিকে আমাৰ নিৰ্বাচনৰ সময়ত আমাৰ কিছুমান এনেকুৱা বাধা আহি পৰে কিছুমান কাম কৰিম বুলিও কৰিব নোৱাৰোঁ কাৰণ নিৰ্বাচনত যেতিয়া আমাৰ হয় তেতিয়া আমি তাতে ডিউটি কৰিবই লাগিব আৰু ডিউটি কৰিব যাওঁতে আমি মোটামুটি এক ডেৰমাহ আগৰ পৰা আমাক নিৰ্বাচন আয়োগে আমাৰ মানুহখিনিক যিখিনি কৰ্মচাৰী সেইখিনিক তাতে ব্যৱহাৰ কৰে গতিকে সেই ক্ষেত্ৰত আমাৰ এনেকুৱা এটা কিছুমান বাধা আহি পৰে আমাৰ যদি কিছুমান ঘৰুৱা সমস্যায়ো আহে বা কিবা এনেকুৱা কাজ কৰ্ম বা যিকোনো এনেকুৱা ধৰণৰ হয় হঠাতে এই কেচিয়াবা কেতিয়াবা ঘৰুৱা মানুহৰ বেমাৰ আজাৰ ইত্যাদিতো আমি কেতিয়াবা উপস্থিতআমি কেতিয়াবা উপস্থিত থকিব নোৱাৰিবও পাৰোঁ কাৰণ আমাৰ ইলেক ইলেকচনৰ সময়ত ইলেকচনৰ ডিউটিটো এনেকুৱা যাক আমি নেগলেক্ট কৰিব নোৱাৰোঁ বা মানে আনঅথ'ৰাইজ আমি তাত মানে উপস্থিত নথকাকৈ থাকিব নোৱাৰোঁ গতিকে এই ক্ষেত্ৰত আমাৰ বিশেষকৈ আমাৰ কেতিয়াবা বহুতেই বাধাৰ সন্মুখীন হওঁ এইবিলাক মিট আপ কৰাৰ কাৰণে কাৰণ আমি ডিউটি কৰিবই লাগিব তা ইলেকচনত